হেল্ল' হেল্ল' শইকীয়া অঁ মই এই অনলাইন মিটিঙৰ কৰিবপৰা নাই আপোনাৰ কেনেকুৱা ঠিকেই চলি আছেনে নাই মই দেখোন কৰিবই পৰা নাই তাকে মোৰ অনলাইনত হেৰি নহয়েই মিটিং কৰিবইপৰা নাই মিটিং অকণমান লাগে আৰু লগে লগে নাইকিয়া হৈ যায় গতিকে কি হৈছে এইবিলাক অ' গতিকে আপুনি উপস্থিত থাকক আৰু মই নেথাকোঁ আপুনি মিটিঙত যি ক'বলগীয়া আছে কওক বা অনলাইন মিটিং আপুনি এটেণ্ড কৰক কিন্তু মই কৰিবপৰা নাই